এই নাই এনেই খাই বৈ বহি আছোঁ ভাবি আছোঁ কি কৰিম এই তাকেই ভাবি আছিলোঁ কি কৰিম তইয়ে কচোন আমাৰতো এসপ্তাহমান টাইম দিছে ন' তাৰ ভিতৰতে দিব লাগে আজি আজি চাগে যোৱা নহয়েই কাইলৈয়ে যাওঁ নেকি অঁ অঁ মানডে খোলা আছে কাইলৈ পুৱাতেই গৈ কিনে গোটেই ৰিচাৰ্চ ৰিচাৰ্চ কৰিব পাৰি ন' ফটোটো ফটোটো যদি সুধিব লাগিব ন' এতিয়া বা দিলেনে নাই কিন্তু প্ৰজেক্ট প্ৰজেক্টৰ কথা ক'লে দিব চাগে ন' অঁ মই ইয়াৰ আগত এবাৰ ষ্টেট মিউজিয়ামত তাত মানে ৱাৰৰ বহুত কিবা ৰাখি থৈছে আৰু কিবা মূৰ্তি চূৰ্তি বহুত এইবোৰৰ বিষয়ে বহুত লিখিব পাৰিম দেখোন

অঁ আমি বস্তু কেইটা যদি ভাগ ভাগকৈ লওঁ ন' তেনেহ'লে আমি ইয়াৰ বিষয়ে প্ৰজেক্টটো আমাৰ ভালেই হ'বচোন অঁ অঁ এইখিনিও আছে হা অঁ ভাওনাৰ বিষয়েও আছেচোন তাত সেইবোৰ আমি এড কৰিব পাৰিম ন' অঁ

অঁ দে ভালেই হ'ব দে এই দুটাই মানে কি কি লৈ যাওঁ কপি লৈ যাম লিখি বা ন'ট কৰি আহি পিছত বনাই কিনে দি দিম অঁ হৈ যাব নে দে দে দে কালি পুৱাতে লগ পাম অঁ ঠিক আছে বাই